মানসিক স্বাস্থ্যত মানে এইটোৱেই জানো যে মানসিক চাপ কেনেদৰে পৰে মানসিক চাপ কেনেদৰে পৰে কওঁতে ধৰক এতিয়া ল'ৰা ছোৱালী কথাই কৈছোঁ আমাৰ ল'ৰাৰ যেনেবা ধৰক পঢ়া শুনা ক্ষেত্ৰত অকণমান স্মৃতি শক্তি কম আৰু বেলেগ এজনৰ ল'ৰা ছোৱালী বা ল'ৰাটোৰ স্মৃতিশক্তি বেছি বা তেওঁ বহুত ধুনীয়া ৰিজাল্ট কৰে পঢ়িব পাৰে ধৰক ফাৰ্ষ্ট ডিভিজন পায় লেটাৰ পায় লেটাৰ সহ পাই কৰি পাছ কৰে কিন্তু তাকে দেখি যেনিয়ে বা আমাৰ ল'ৰাক ঘৰত এনি টাইম যদি কৈয়েই থাকোঁ কৈয়েই থাকোঁ বোলে তই তাৰ নিচিনা পাৰিবই লাগিব পাৰিবই লাগিব পাৰিবই লাগিব মানে সিটো বহুত চেষ্টা কৰিও মানে নোৱাৰে কিন্তু তুলনা কৰি থাকিলে তাৰো খং উঠে বা কিবা বহুত যদি আমি মানসিক চাপ দিওঁ তাক মানে প্ৰেছাৰ দিওঁ যদি তাৰ নিচিনা হ'বই লাগিব হ'বই লাগে কিন্তু তাৰ সিমানখিনি শক্তি নাই ধৰক তেনেকেই তেতিয়াই মানে মানসিক চাপ কৰে এটা ল'ৰাৰ ওপৰত ধৰক ডিপ্ৰেশ্যনত মানে কি কৰিম তাৰমানে সেই ডিচিশ্যন মানে ভুল সিদ্ধান্ত ল'বলৈ সি বাধ্য হৈগৈ লাষ্টত আমি যদি বেছি প্ৰেছাৰ দিওঁ হ'বই কিন্তু সিটো কৰিব নোৱাৰে ধৰক এতিয়া পাৰিবই লাগিব নোৱাৰিলে নহ'বই নহ'বই যদি কওঁ আমি সি কি ভাল পায় কি নাপায় ধৰক যদি আমি নাচাওঁ তেতিয়াতো সেইটোৱে সি ডিপ্ৰেশ্যনত ভুগিবই তাৰ সেইটো এটা মানে ভুল সিদ্ধান্ত ল'বলৈ সি বাধ্য হ'বগৈ আৰু তাৰমানে তেনেকুৱা ধৰক আৰু এতিয়া ধৰক মানসিক একেবাৰে পদ টকা পইচাৰ অভাৱ এতিয়া বেমাৰ আজাৰ হ'ল যনিবা ডাঙৰ ক'ৰ পৰা কি কৰিম কেনেকৈ আমাৰ চা মানে চিকিৎসা কৰিম কি কৰিম সেইবিলাক ভাবোঁতে ভাবোঁতে মানে একেবাৰে উপায়হীন হৈ গৈ লাষ্টত আৰু সেইটোৱে তেনেকৈ তেনেধৰণেও মানসিক চাপ পৰে ব্যক্তিজনৰ ওপৰত আৰু খোৱা বোৱা খাই খাই মানে খোৱা বোৱাতো পৰে বাৰু খোৱা বোৱাত ধৰক আমাৰ দুখীয়া ঘৰৰ ল'ৰা এজনে ধনী ঘৰৰ ল'ৰা এজনে যি যিটো মানে সৰু বাচ্ছাৰ কথাই কৈছোঁ মানে খোৱা বোৱাত ওচৰতে কিবা এটা খাই থাকিলে খোৱা বোৱাত আৰু মাক দেউতাকৰো তেওঁলোকৰ মানে এই দুখীয়া ঘৰৰ ল'ৰাটো ধৰক খোৱাবলৈ মানে তাৰো খাবলৈ মন গৈ থাকিলে আৰু এতিয়া মাকৰতো বেয়া লাগিলে ন মোৰ ল'ৰাটো ইছ ৰাম ময়ো খুৱাব পৰা হ'লে মোৰ কিবা এটা থকা হ'লে মইতো এনে ময়ো খুৱাব পাৰিলোহেঁতেন সেই ল'ৰাটোৱে যেনেদৰে খাইছে মোৰ ল'ৰাও খাবলৈ মন আছিলে সেই তেনেদৰে ভাবোঁতে ভাবোঁতে মানে মান চিন্তা কৰোঁতে কৰোঁতে কৰোঁতে কৰোঁতে অভাৱ অভাৱৰ সমস্যাবোৰ দূৰ কৰিব নোৱাৰ কাৰণে মানে অভাৱী বেছি অভাৱী হ'লেও সেইটোও এটা মানসিক চাপ পৰে মানে প্ৰয়োজনীয় বস্তুবিলাক বিচৰা বস্তুবোৰ ল'ৰা ছোৱালীক সন্তানক দিব নোৱাৰে মাক দেউতাকে ঘৰতে সেই তেনেকুৱা অকণমান অভাৱ অনাতন হ'লেও বেছিকৈ তেতিয়াও অকণমান মানসিক চাপ পৰে আৰু ধৰক এতিয়া কিছুমানেতো বহুত ডাঙৰ সিদ্ধান্ত লয়গৈ ছুইচাইড কৰি দিয়ে মানে তেনেকৈ মানসিক চাপত কিছুমান ধৰক এতিয়া ডেকা গাভৰু ভাল পোৱা হৈ আছিলে ঘৰৰ ছাপৰ্ট নাই ইটো ঘৰতো ছাপৰ্ট নাই সিটো ঘৰতো ছাপৰ্ট নাই তেনেকেতো সিহঁতৰ প্ৰেম বহুত গভীৰ হৈ গৈছিলে যেনিবা এতিয়াতো সিহঁতৰ ভাল পোৱাখিনিকতো সিহঁতি মানে প্ৰাধান্য দিবৰ বাবে একেবাৰে মানে লাষ্টত ছুইচাইড মানে সেইটোও এটা হেৰি লয়গৈ মানে সিদ্ধান্ত লয়গৈ আৰু মানে কিন্তু সেইটো এটা মানসিক ৰোগ বুলিয়ে ক'ব পাৰি মানসিক ৰোগেই হয় সেইটো মানে নোৱাৰে মানে সেই বুজাব নোৱাৰা হৈ যায় নিজকে নিজকে বুজাব নোৱাৰা হৈ যায় মানে সিদ্ধান্ত কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব মানে সেইটো ভাবিবলৈ মানে হেৰিটো নাথাকেগৈ শক্তিটো নাথাকে আৰু মানে মানসিক ৰোগী হ'লে মানে কি কৰিলে মানে পিছত পিছৰখিনি মানে ভাল হ'ব সেইটো মানে নাহে আৰু মনলৈ আৰু ধৰক আপ জোৰতো দিয়ে আছে ন এতিয়া ল'ৰাটোৰ ক্ষেত্ৰতে হ'লেও তই আমোকৰ নিচিনা পাৰিবই লাগিব আৰু ল'ৰা ছোৱালী ভাল পোৱাৰ ক্ষেত্ৰত হ'লেও তই আমুক আমুকৰ লগত বিয়া হ'ব নোৱাৰ তামুকৰ লগত বিয়া হ'ব নোৱাৰ মানে ঘৰত যদি এনি টাইম বেয়াটোৱে কৈ থাকে বা কিবা তেনেকৈ তেনেকৈ বহুত মানে ডিপ্ৰেশ্যনত ভোগে ল'ৰা ছোৱালী তেনেকৈ ভুগি পিনে লাষ্টত ছুইচাইডৰ মানে সন্মুখীন হয়গৈ আৰু আৰু ধৰক বিশেষকৈ এতিয়া উপায় কি উপায়হীন হৈ পিনিহে মানে লাষ্টত সেইটো হয়গৈ বাৰু সেইকাৰণে বেছি অভাৱ বা বেছিকৈ একদম চিন্তা কৰা কৰিলেও মানে এনেকুৱা মানসিক চাপ পৰে শৰীৰত